যদি কোনো অতিথি মোৰ ঘৰলৈ আহিব বিচাৰে প্ৰথমে তেওঁক মই ক'ম যে তেওঁ যদি কোনো ভাড়া দিয়া গাড়ীত আহে তেন্তে তেওঁ প্ৰথমে লখিমপুৰ টাউনৰ কমলাবাৰী পথৰ টেম্পু ষ্টেণ্ডলৈ আহি যিকোনো এখন টেম্পুত উঠি সাত কিলোমিটাৰ পথ অতিক্ৰম কৰিব লাগিব আৰু তাৰ পাছত ফুকনাহাট চাৰিআলি নামৰ এটা চাৰিআলি পাব তাৰ পৰা দুশ মিটাৰ দূৰ অতিক্ৰম কৰি মোৰ গাঁওখন পাব যাৰ নাম কমলাবৰীয়া গাঁও সেই গাঁৱতে শ্ৰী শ্ৰী কণ্টৰী সত্ৰ নামৰ এখন ইতিহাস প্ৰসিদ্ধ সত্ৰ পাব তাতেই টেম্পুৱলাক ৰখাবলৈ কৈ নামি দিবলৈ ক'ম আৰু সেই সত্ৰৰ কাষেদি এটা শইকীয়া পথৰ নামৰ এটা পথ গৈছে সেই পথেদি এশ মিটাৰ গৈ সোঁফালে প্ৰথম ঘৰটোৱেই মোৰ ঘৰ আৰু মই বাহিৰতে আলহীজনৰ বাবে অপেক্ষা কৰি থাকিম আৰু তেনেকৈ মই আলহীজন মোৰ ঘৰত উপস্থিত হ'ব